অঁ কওক ভাল ভাল ভাল আপোনাৰ খেতি শেষ পানীয়ে মাৰি অৱস্থা নাইকিয়া কৰি পেলালে আৰু নচলিব নচলিব কিবা এটা ব্যৱস্থা কৰিবপৰা হেঁতেন ভাল আছিলে

বাকী বেলেগ কথা উপায় এটা চিন্তা কৰিব লাগিছিলে বাৰু লোনৰ কথাটোৱে পতা ভাল হ'ব নেকি নহ'বগৈ অঁ চলিব নোৱাৰি এনেকৈ তাকে কৰক কেতিয়ালৈ যোৱা হয় কোন বেংকৰপৰা লোৱা হ'ব

এই গ্ৰামীণ বিকাশ বেংকলৈ যোৱাই ভাল হ'ব নেকি অঁ তাৰ মেনেজাৰটো মেনেজাৰটোও মোৰ চিনাকি অকণমান অঁ হয় অঁ লোন দিয়ে থাকে দিয়ে থাকে যেনেতেনে উদ্ধাৰ হ'ব লাগিব আৰু হয় হয় অঁ কিমান কিমান এতিয়া দিয়ে কিমান বা সেইটো ওপৰতে এতিয়া মেনেজাৰেহে গম পাব তাকে অঁ কিমান দিয়ে কি কথা এইকেইদিনতে অঁ যাওঁ কোনোবা দিন এটা ঠিক কৰক